হেল্ল' অ' দাদা আপ আপুনি ক'ত আছে বাৰু অ' নহয় মানে এই মোৰ আচলতে মানুহ আহি ৰৈ আছেহি তেওঁলোকক লৈ ঘৰলৈ আমাৰ ঘৰলৈ লৈ আহিব লাগে আপুনি পাৰিবনে বাৰু হয় অ' আপুনি এই মানে ডিব্ৰুগড়ৰ হেৰিয়াৰ পৰা বাছষ্টেণ্ডৰ পৰা আপুনি চকীডিঙি পালে তাৰপৰা আপুনি টি ভি চেণ্টাৰৰ ফাললৈ আহি থাকিব আৰু টি ভি চেণ্টাৰ পাৰ হোৱাৰ পিছত আপুনি চাব বাওঁহাতে বাইলেন বি আছে আৰু বাইলেন বি দি আপুনি সোমাই দিব হয় হয় অ' তাৰ সোমাই তাৰপিছতে আপুনি দেখাই পাব আমাৰ ঘৰটো সৃষ্টি বুলি লিখি থোৱা আছে তালেকে লৈ আহিলে হ'ল পাৰিব নহয় হয় দাদা কিমান ল'ব বাৰু অ' ঠিক আছে ঠিক আছে হ'ব হ'ব